এক লাখ এঘাৰ হেজাৰ পাঁচশ এক লাখ চৈধ্য হেজাৰ দুশ পাঁচ লাখ পাঁচ হাজাৰ পাঁচশ ছয় লাখ দুই হাজাৰ দুশ আঠ লাখ দহ হাজাৰ চাৰিশ